নমস্কাৰ মোৰ জীৱনত আটাইতকৈ গৌৰৱান্বিত সাফল্যতো হ'ল মোৰ ল'ৰাটো আগবঢ়াই নিয়াত মই তাক সৰুৰে পৰা যিখিনি এতিয়ালৈ বৰ্তমান আগবঢ়াই লৈ গৈ আছোঁ সেইটোৱে মোৰ কাৰণে গৌৰৱান্বিত সাফল্য মোৰ কাৰণে ভাল কথা মই তাক লৈ বা সেই বিষয়টোক লৈ মই গৌৰৱ কৰিব পাৰোঁ

আমি মধ্যবৃত্ত পৰিয়ালৰ মানুহ আমাৰ হাতত বেছি টকা পইচা নাহে বা বৰ্তমান টকা পইচা নাই গতিকে আমাৰ সন্তানটো ভাল হোৱাটোৱে আমি গৌৰৱান্বিত অনুভৱ কৰোঁ গতিকে তাক মই এখন চৰকাৰী স্কুলত দি ইংৰাজী মাধ্যমৰ তাৰ পিছত সি তাৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিলে খুব ভাল দৰে পাছ কৰিলে ডিষ্টিংশ্যন মাৰ্ক লৈ পাছ কৰিলে সেইটো মোৰ কাৰণে বিৰাট গৌৰৱান্বিত সাফল্য মই বিৰাট সুখী তাৰ পিছত সি এখন অসমৰে প্ৰসিদ্ধ কলেজ সকলোৰে চিনাকি কটন মহাবিদ্যালয় কটন বিশ্ববিদ্যালয় তাত নাম লগাই দিলোঁ বিজ্ঞান শাখাত তাৰ পিছত বিজ্ঞান শাখাত সি পঢ়ি পেলাই হায় হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ হাই স্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি পেলাই তাতো সি ৰিজাল্ট ভাল কৰিলে সেইটোও মোৰ এটা গৌৰৱান্বিত কাৰণ তাৰ পিছত সি তাত পঢ়ি পেলাই বৰ্তমান সি বহুত দুখ কষ্টৰ মাজেৰে তাক হয়তো মই যিখিনি বস্তু দিব লাগিছিল যিখিনি বস্তু তাক সি ৰিকমেণ্ডেড আছিল হয়তো মই দিব নোৱাৰিলোঁ বা পৰা নাছিলোঁ সেইটো সময়ত তাৰ মাজত কষ্ট সিও পাইছে নোপোৱা নহয় গতিকে সেই দুখ কষ্টৰ মাজেৰে অভাৱ অনাটনত মাজেৰে পঢ়ি গৈ গৈ একেবাৰে বেবি কেজিৰ পৰা আজি সি এখন অসমৰে বিশ্ববিদ্যালয়ত নাম লবলৈ সক্ষম হৈছে সেইটো মোৰ কাৰণে বিৰাট গৌৰৱান্বিত যিখন বিশ্ববিদ্যালয়ৰ নাম ডিব্ৰুগড় বিশ্ববিদ্যালয় ইঞ্জিনিয়েৰিং পঢ়াৰ কাৰণে সি তাত নাম লগাইছে আৰু সি যে তাত ইঞ্জিনিয়েৰিঙৰ কাৰণে নাম লগাইছে সেইটো মোৰ কাৰণে এটা গৌৰৱান্বিত কাৰণ মই যে ভবাই নাছিলোঁ যে মোৰ ল'ৰাক মই কেতিয়াবা ইঞ্জিনিয়েৰিং পঢ়াব পাৰিম গতিকে সেইটো মোৰ কাৰণে এটা গৌৰৱান্বিত কথা বৰ্তমান তাক তাত চাৰি বছৰ লাগিব চাৰি বছৰৰ পিছত কি হয় নেজানো কিন্তু এইটো মোৰ কাৰণে এটা বিৰাট ডাঙৰ গৌৰৱান্বিত কথা তাক যে মই ইমানখিনি লৈ গ'লোঁ সৰুৰ পৰা এতিয়ালৈ